হয় মই কিতাপ এখন পঢ়িছোঁ কিতাপখন হৈছে নেৰি বুলি কিতাপখন মই কেইবাবাৰো পঢ়িছোঁ পঢ়ি ভাল লাগিছে কিতাপখনত কলেজীয়া দিনৰ বহুতো স্মৃতি প্ৰকাশ পাইছে আৰু তেজপুৰ বিশ্ববিদ্যালয় তাৰ মাজত যিখন ছবি ফুটি উঠিছে সেইখনো বৰ প্ৰিয় সেইকাৰণেও কিতাপখন পঢ়ি খুব ভাল লাগে হয় কিন্তু ইয়াৰ মাজত ইয়াৰ মাজতে বন্ধুত্ব আৰু কলেজীয়া দিনৰ যি ভাল পোৱা তাৰ ছবিও ভাল লাগে আৰু কিছু কিছু কথাৰ মাজতো কিছুমান কথাই আমাক হয়তো ভাবুক কৰি তুলিছে কেতিয়াবা হয়তো মনটো কোমলি যায় কিতাপখন পঢ়ি থাকিলে কেতিয়াবা ভালো লাগে কিতাপখনৰ মাজত যিখিনি প্ৰকাশ পাইছে সেইখিনি হয়তো বুজাই ক'ব নোৱাৰোঁ